আমাৰ চোতালত পশু পক্ষী আহি যদি পৰেহি নহয় আমি ভালপাওঁ কথা হ'ল কি আমি জানো পক্ষীসকলে নিশ্চয় আহাৰ বিচাৰি নোপোৱাৰ ক্ষেত কাৰণেই তেখেতলোকে আমাৰ ল'ৰা আশ্ৰয় মানুহৰ আশ্ৰয় লৈছে গতিকে তেতিয়া আমি ঘৰত থকা ল'ৰা ছোৱালীক কওঁ যে এই চৰাইবোৰ আহিছে গতিকে চৰাই চিৰিকটিবিলাক ইহঁতি নিশ্চয় খাবলৈ পোৱা নাই চাগৈ তেখেতলোকক আমাৰ ভিতৰৰপৰাই চাউল পাত আনি খাদ্যকেইটামান যোগান ধৰা এনেকৈ বুলি আমি আমি ল'ৰা ছোৱালীক বা নিজেও আমি আনি তেখেতলোকক খাবৰ কাৰণে দিওঁ আৰু দেখোঁ যদি এই চৰাই চিৰিকটিয়ে বা আমিয়ে আমাৰ অনুভৱ কৰোঁ যে আমি ভাত খালে আমাক পানী খাবলৈ লাগে গতিকে আমি চৰাই চিৰিকটিয়ে আহাৰ খোৱাৰ পাছত নিশ্চয় তেখেতলোকৰ পিয়াহ লাগিব গতিকে সেনেকুৱা এটা অনুভৱ কৰি আমি চৰাই চিৰিকটিসলক খাবলৈ নিৰ্দিষ্ট এটা যতনত যিকোনো বাটি নহ'লে তেনেকুৱা নাৰিকলৰ এনেকুৱাতে আমি ব্যৱস্থা এটা কৰি তেখেতলোকক এই পানীও খাবৰ কাৰণে এটা যতন যুগুতাই পানী অকণমান ৰাখি থওঁ তেতিয়া তেখেতলোকে সেই আহাৰ খোৱাৰ পাছত পানী খাবলৈ মন গ'লে নিজৰ এই আহাৰ খোৱাৰ জেগালৈ আগবাঢ়ি গৈ পানী খায়